আমাৰ পৰিয়ালটো ডাঙৰ বিশেষকৈ আমাৰ মানে কি মই প্ৰথমৰ পৰা কওঁ আমাৰ দেউতা এজন আৰু দেউতাৰ বাপেক দেউতাৰ বাপেক আছিলে দেউতাৰ বাপেক আমাৰ পৰিয়ালটোৰ মানে গোটেই পৰিয়ালটোৰ মানে বংশ পৰিয়ালৰ খুৰাহঁত আমাৰ মানে কি পৰিয়ালটোত আছে আমাৰ বিশঘৰ বিশঘৰ পৰিয়ালটোত আমাৰ বহুত ডাঙৰ বিশঘৰ আৰু মোৰ দেউতাৰ নাম হ'ল ভদ্ৰকান্ত বৰদলৈ আৰু বৰ্তাক কলেশ্বৰ বৰদলৈ বৰ্তা ৰূপেশ্বৰ বৰদলৈ তাৰপিছত বগাধৰ বৰদলৈ তাৰপিছত ডিম্বেশ্বৰ বৰদলৈ তাৰপিছত কুশল বৰদলৈ মানে আমাৰ গোটেই পৰিয়ালটো মানে সাত আঠজন মেইন আঠজনৰ ভিতৰত মানে এতিয়া আছে চাৰিজন আছে তাৰপিছত সেই চাৰিজনৰ মানে বংশবৃদ্ধি আমাৰ আমাৰ পৰিয়ালৰ বিশ ঘৰৰ ওপৰত আছে মানে বিয়া পাতি কৰি সকলো আমাৰ গাঁৱত গাঁৱৰ ভিতৰত মানে পৰিয়ালটো ডাঙৰ আমাৰ হ'ল আমাৰ আকৌ কুল আছে দেই পৰিয়ালটোৰ আমি শুকাইলোকৰ কুলৰ কুলৰ পৰিয়াল আমি আমি আমাৰ সেইটো পৰিয়াল আৰু এটা আমাৰ কাৰণে আছে এটা বেলেগ সেইটো শুকাইমিঠি লোক আছে আমি শুকাইলোক হ'ল তাৰপিছত এইটো মানে কি আমাৰ পৰিয়ালটোৰ বিষয়ে মানে কি ক'বলৈ আমাৰ পৰিয়ালটোৰ মানে গোটেইসোপা ধনী আমাৰ খুৰা বৰ্তাৰ ল'ৰাটো ডক্টৰ কৰে ভূপেন বৰদলৈ তাৰপিছত আৰু এজন আছে পল্লৱ শংকৰ বৰদলৈ তেখেতে ইঞ্জিনিয়াৰ আমাৰ মানে পৰিয়ালটো পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল সকলো গাঁওখনৰ অঞ্চলৰ অঞ্চলৰ ভিতৰত নামকৰা পৰিয়াল আমাৰ পৰিয়ালটো তাৰমানে পঢ়া শুনাৰ প্ৰতি সকলো পৰা মানে আগ্ৰহ খেলৰ পৰা আৰু মানে আমাৰ সৰহ সংখ্যক পৰিয়ালটো মানে চাকৰিয়ালেই চাৰি পাঁচজনমানেই খেতিয়ক এতিয়া বৰ্তমান গোটেইসোপা চাকৰিয়াল মানুহ এশ আমাৰ পৰিয়ালটোত মানে কি সকলোৱে মানে কি ভয় কৰে সন্মানো কৰে ইমান ডাঙৰ পৰিয়াল মানে তাৰপিছত মোক আমাৰ পৰিয়ালটোৰ বিষয়ে ক'বলৈ গ'লে মানে বহুত আছে মানে কৈয়ে শেষ নহ'ব পৰিয়ালটোৰ বিষয়ে পৰিয়ালৰ আমাৰ এতিয়া মাঁহত এতিয়া মোৰ মই আছোঁ মোৰ দেউতাৰ এতিয়া মোৰ মই বিয়া পাতিলোঁ মোৰ ল'ৰা ছোৱালী আছে মোৰ মানুহজনী আছে আৰু মোৰ ভণ্টিহঁত আছে তেনেকৈ তেনেকৈ মোৰ মানে কি এঘৰতে মানে কি আঠ নটাকৈ মানুহ আছে এঘৰতেই তেনেকৈ বিশ ঘৰ মানে কিমানটা হ'ব আঠতাকৈ তাৰমানে আমাৰ পৰিয়ালটোৰ আগৰ কাকাহঁতৰ দেতা কাকাহঁতৰ হেৰিটো বেলেগেই এতিয়া তাৰপিছত আমি এতিয়া যিমান আছোঁ মানে আমাৰ এইটো মানে পৰিয়ালটো মানে এতিয়া বিশেষকৈ আমাৰ এটা নামঘৰ এটাই আমাৰ পৰিয়ালটোৱে এশ ডাঙৰ আমাৰ সেই নামঘৰ আমি ট'টেল আমাৰ গাঁওখনত আছোঁ মানে কি চল্লিশ সত্তৰ ঘৰ মানুহে যে সত্তৰ ঘৰ ভিতৰত মানে আমাৰ পৰিয়ালটো এনেকুৱা আমাৰ বিশ ঘৰ মানে ডাঙৰ তাৰপিছত কম কম পৰিয়ালৰ মানুহ আৰু বন্ধুবৰ্গৰ বিষয়ে মোৰ বন্ধুবৰ্গ বহুত ভাল আৰু যিকেইজন বন্ধু আছে মোৰ বন্ধুকেইজন পঢ়া শুনা কৰা বহুত ভাল পঢ়ি আছে আৰু কেইটামানে চাকৰিও পালে চাকৰি কৰে বিজনেছো কৰে মোৰ বন্ধুৰ নাম হ'ল অপূৰ্ব বৰা তাৰপিছত টুটু বৰদলৈ তেখেত কিন্তু কমাণ্ডো কৰে দেই কমাণ্ডোত থাকে আৰু অপূৰ্ব বুলি কোৱাজনে এগ্ৰিকালচাৰ অফিচাৰ তাৰপিছত আৰু এনেকৈ মোৰ বন্ধু আৰু এজন আছে মৃণাল বৰা তেখেতেও ইঞ্জিনিয়াৰ তাৰপিছত আছে আৰু এজন আছে মোৰ মানে কি ভাল বন্ধু তেখেতৰ এই ৰাজনীতি কামত ব্যস্ত তেখেত মানে কি পঙ্কজ বৰা তেখেত আমাৰ সভাপতি পঞ্চায়তৰ আৰু আৰু দুজন আছে জ্যোতিষ ডেকা তেখেতো জুনিয়ৰ ইঞ্জিনিয়াৰ মোৰ বন্ধু গোটেইসোপা ভাল আৰু গোটেইকেইটা পঢ়া শুনা কৰা পঢ়া শুনা আৰু বন্ধুৰ বিষয়ে আৰু বন্ধু মানে কি এইকেইজন মানে প্ৰিয় বন্ধু একেলগে পঢ়া যিকেইজন আছে আৰু ছোৱালীও আছে বান্ধৱী তেখেতসকলে এতিয়া বহুত তেখেতসকল এতিয়া ক'ত আছে নাজানো সিহঁত কিন্তু মোৰ বন্ধু কেইজন মোৰ বন্ধু কেইজন সঁচাকৈয়ে শলাগ ল'বলগীয়া তেখেতসকলৰ আৰু তেখেতসকলৰ গোটেই পঢ়া শুনাৰ পৰা আদি কৰি যি চাকৰিয়াল বৰ্তমান মইও কৰোঁ চাকৰি আৰু মানে বন্ধু আৰু বহুত বন্ধু মানে কি মই যিকেইজনৰ নাম ল'লোঁ তাৰ বাহিৰেও আছে আৰু হেৰি বিষ্ণু বৰদলৈ আছে তেখেত হ'ল গাঁও সেৱক আৰু পংকজ বৰদলৈ পংকজ বৰাটোও বেলেগ পংকজ বৰদলৈ পংকজ বৰদলৈ তেখেত হ'ল গাঁও সেৱক আৰু আছে দুলাল নাথ তেখেত হ'ল আৰ্মীত তেখেতে আৰ্মী কৰি আৰ্মী আৰ্মী ৰিটায়াৰমেণ্ট আৰ্মী আৰ্মীত আছে আৰ্মী ৰিটায়াৰমেণ্ট হৈছে আসাম ৰাইফল আসাম ৰাইফল আছে আৰু আছে বিষ্ণু পাটৰ তেখেত আমাৰ অসম পুলিচত আছে আৰু আৰু এজন আছে মোৰ কিন্তু হেৰি মানুহ দুলাল বসুমতাৰী বুলি কয় তেখেত বহুত ভাল বল খেলিছিলে তেৱোঁ চাকৰি পালে দুলাল বসুমতাৰী তেখেত আমাৰ আমাৰ শিক্ষা কেন্দ্ৰতে শিক্ষক কৰি আছে তাৰপিছত আছে আৰু